অ কেনেকুৱা

পাৰি

অ ওলা তালৈ যোৱা হোৱা নাই সোনকালেকে যাম বেছি মানুহো নলবি নহ'লে আকৌ

অ মানুহ গাড়ীখন মানে এতিয়া কি গাড়ী ল'ম বুলি ভাবিছনো অ তাকে যাক তাক নলবি কিছুমানে আকৌ গাড়ীখনত চ উঠোঁতেই বমি কৰিবলৈ আৰম্ভ কৰে আকৌ কিছুমানে তাত কিবা কিনিবলৈও পইচা খৰচ কৰিবলৈ মন নকৰে

ভাল নালাগে অ অ অ বিকাশক ক'বি তহঁতৰ বিকাশ ঘৰতে থকাহি নাই জানো অ

মোকো কৈছিলে যাম বুলি মুনুৰ মানুহজনী যাব আকৌ মোৰ মানুহজনী যাব হৈ যাব এই আমাৰ বাবাৰ গাড়ীখনকে কৈ চাব পাৰি সি অলপ কম দামতে যায় দুশ দুশমানকৈ তুলিলে হৈ যাব চাগৈ ৰাতিপুৱা সোনকালতে ওলাই দিব লাগে অ অ সেৱা সৎকাৰ কৰি অ পাৰি পাৰি অ বতৰটো ভাল বতৰ এটাত মোৰ একো দিগদাৰ নাই মই গৰম বন্ধৰ দিনকেইটা ঘৰতে থাকিম ফুৰি অহাও হ'ব পাৰি গৈ আহিব

অ হ'ব অ